আমাৰ আৰু হাজিৰা কৰা মানুহ আমাৰনো আৰু কি আৰু ল'ৰা ছোৱালী যদি কেতিয়াবা চাকৰি পঢ়া শুনা কৰিছে যদিও চাকৰি এটায়ো পোৱা নাই ভৱিষ্যতে যদি চাকৰি পাই সিহঁতে এতিয়া যেনেকে কেৰিয়াৰ বিচাৰি বিচাৰিব মইতো এতিয়া ক'কাল চকাল গাটো বিষায়ে থাকে তথাপিও কষ্ট কৰি কামত যাওঁ আৰু নহ'লে ঘৰ নচলিব এতিয়া ইমানখিনি পঢ়োৱাৰ পিছত শেষ সময়ত ইহঁতক ক'ব নোৱাৰোঁ যে নাই পঢ়া শুনা বাদ দে কাম কৰ ইমান বছৰ পঢ়ালোঁ শেষৰ সময়খিনিও কৰিম আৰু কষ্ট যিমানেই হওক কিন্তু লাহে লাহে নোৱাৰা হৈ আহিছোঁ আৰু ল'ৰা দুটাই সোনকালে ছোৱালী এজনীও আছে যিহেতু সোনকালে সিহঁতে পঢ়া শুনা শেষ কৰি কামবোৰ কৰিলে ভাল লাগিব আৰু মোক খোৱাব নালাগে সেইটো পিছৰ কথা বাৰু কিন্তু এটলিষ্ট নিজে নিজৰ ভৰিত থিয় হ'লে সেইখিনি চায়ো চকু মুদিব পাৰোঁ তাকে মানে মই শান্তি মানে